ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসমৰ স্থান গুণগত মানে নিম্নগামী কাৰণ অসমৰ পৰা ভাৰত অসমৰ পৰা বাহিৰলৈ অসমৰ বাহিৰলৈ স্বাস্থ্যৰ গা দেখুৱাবলগীয়া হয় বিশেষকৈ মাজুলী মাজুলীৰ স্বাস্থ্য ইমানেই অৱনতি যে তেওঁলোকে স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ হ'লে তেওঁলোকে দুদিন বা তিনিদিনৰ মূৰতহে ৰিপৰ্টটো দিয়ে আৰু ডক্তৰটো মানে ডক্টৰটো ডক্টৰ ডক্তৰক পাবলেতো বহুত কঠিনেই যিজন ডক্তৰো পায় সেইজনে যদি ডক্টৰৰ পৰীক্ষা নিৰীক্ষা কৰে তাৰ তিনিদিন বা চাৰিদিনৰ পিছতহে পৰীক্ষাৰ ৰিপৰ্টবিলাক দিয়ে অসমৰ অসমৰ যি অসমত যেনেকৈ যোৰহাট ডিব্ৰুগড় গুৱাহাটীত গুৱাহাটীত আৰু ডিব্ৰুগড়ত স্বাস্থ্য অক অলপ উন্নত অলপ উন্নত কিন্তু দৰৱৰ দাম ইমানেই বৃদ্ধি হৈছে যে ইমানেই বৃদ্ধি হৈছে যে নিম্ন শ্ৰেণীৰ মানুহে দৰৱ কিনিবলৈ সমৰ্থন নোহোৱা নোহোৱাৰ দৰে হৈছে আজিকালি আজিকালি মানুহৰ ছুগাৰ আৰু প্ৰেছাৰৰ যেনেকুৱা দৰৱৰ বি ছুগাৰ প্ৰেচাৰ আৰু এণ্টিবায়'টিকৰ যিমান দামৰ বৃদ্ধি কৰিছে নিম্ন শ্ৰেণী মানুহৰ কাৰণে সেয়া সেয়া মানে সেয়া নিম্ন শ্ৰেণীৰ মানুহৰ বাবে সেয়া কঠিন হৈ পৰিছে